অসমীয়া সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিবলৈ আমাৰ পৰামৰ্শবোৰ হ'ল অসমীয়া সাংস্কৃতিত পানীত যোৱা প্ৰতিটো উৎসৱে বাথৌ পূজা বিহু কৰম পূজা পাৰ্বণ অতিথি সেৱা সম্বন্ধনা সন্মান আৰু প্ৰতিদান মান ধৰা আদি সোধা আদি চৰাকা নিজৰ অতি অস্তিত্ব আছে বৰ্তমান এনেই এক বিশাল আছে বিশাল সুস্থ সং সংস্কৃতিটো কিন্তু কিছুমান কু সংস্কাৰে প্ৰৱেশ কৰিবলৈ লৈছে পশ্চিমীয়া সংস্কৃতিৰ কু প্ৰভাৱে কৰিছে আৰু অসমীয়া সমাজৰ লাহে লাহে যৌতুক প্ৰথা আৰু অনুকৰণে আদি বাণিজ্যকৰণত বাণিজ্যকৰণত নাচি লৈ কৰে সুস্থ ইচ্ছাপৰায়ণ আদি কু প্ৰভাৱে অসমীয়া সংস্কৃতিটোৰ সংস্কৃতিটো গ্ৰাস কৰাৰ চেষ্টা কৰিছে যাৰ ফলত প্ৰতিদিনে সংঘৰ্ষ প্ৰতিবাদ সত্য লুণ্ঠন ধৰ্ষণ ধৰি জঘন্য ঘটনাবোৰ বাঢ়িবলৈ ধৰিছে এই কুবস্তু আঁতৰ কৰিবলৈ আমি সতৰ্ক আৰু সজাগ সজাগ হোৱা উপৰিও চৰকাৰী কেইটামান ব্যৱস্থা গ্ৰহণ কৰি সাংস্কৃতিক সাংস্কৃতিক পৰলোচনা চেষ্টা কৰা কৰিব পৰা যায় তেনে অসমৰ প্ৰতিখন জিলাতে সাংস্কৃতিক সহজাগত সত্ৰৰ আয়োজন কৰি জিলাখনত লুপ্ত সুস্থ হৈ হৈ থকা উদ্যানৰ থলুৱা সাংস্কৃতিক উদ্ধাৰত প্ৰচেষ্টা কৰা হয় অসমৰ প্ৰতিটো জাতি জনজাতি সংস্কাৰৰ প্ৰকাশ কৰিব বাবে সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা প্ৰতিযোগিতা অনুষ্ঠান কৰি এখন মুকলি মঞ্চ প প্ৰদান কৰা হয় সাংস্কৃতিক সম্বৰ্ধনৰ বাবে অসম চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত কৰ্মসস্থানৰ দৃষ্টিৰ কৰি কমিটি সাংস্কৃতিক যুৱক যুৱতীৰ দ্বাৰা সাংস্কৃতিক পুণৰৰ্জনৰ চেষ্টা যুৱক যুৱতীয়ে চেষ্টা চলোৱা হয়